কথাটো মিছা নহয় মানুহে চৰকাৰী চাকৰিটোৰ কাৰণেহে বেছি গুৰুত্ব দিয়ে গৰু ছাগলী বা হাঁহ কুকুৰা পুহি এপইচা ঘটাটো চিন্তা নকৰে বেছিকৈ কষ্টকৰ কৰিব নোৱাৰে মানুহে চাকৰিটোত বেছি গুৰুত্ব দিয়ে সহজে পইচা ঘটিব বিচাৰে আজিকালি মানুহবিলাক বৰ এলেহুৱা নিজে কষ্ট কৰি এটকা উলিওৱাটো যত্ন নকৰে